হয় হয় অ পাৰিজাত অ অ কোৱাচোন অ ভালেই আছোঁ তোমাৰ ভাল অ ভাত খালোঁ তুমি খালানে

তাকেহে পূজা আহিছে বজাৰ সমাৰ কৰিলা তাকে পূজা বুলি ক'লে আকৌ বজাৰ এটা নকৰিলেও মনটো ভাল নালাগে নহয় পূজাত নতুন অ কিবাকিবি আ অ'ফাৰবিলাকো দিয়ে নামবিলাকো অকণমান ভাল হয় কম বেছ হয় আৰু হেৰি হয় এই পূজাতে মানে গোটেই বস্তুবোৰ আহে যে সৰহকৈ আহে দোকানলৈ নিজৰ বস্তুটো বাচি আনিব পাৰি আৰু অ তাকে মই বাৰু যাম বুলি ভাবি আছোঁ ভালেই হ'ল তোমাৰ লগতে যাম তেতিয়াহ'লে অকলে যাবলৈও বেয়া লাগে অ ঠিক আছে হেৰি কৰোঁ নহ'লে কাইলৈমানকে যাওঁ নেকি লৰালৰি হ'ব ন' তেতিয়াহ'লে দিন দিন এটা চোৱাচোন বাৰু অ সেইটোৱো হয় বৰ ল'ৰালৰি কৰিলে বেয়াহে অ তাকে কি কি কিনিম বুলি ভাবিছানো ওম মই শাড়ী এখন দৰকাৰ হৈছে তাৰপিছত কুৰ্তি দুটামান দৰকাৰ হৈছে আকৌ ল'ৰা ছোৱালী আছে নহয় ল'ৰা ছোৱালীলৈ তোমাৰ পেন চাৰ্ট নতুন বুলি পূজা বুলি নতুনকৈ আকৌ চাবলৈ যাব নতুন পিন্ধি তাৰপিছত আকৌ আকৌ ঘৰুৱা অ আকৌ ঘৰুৱা দুটামান আকৌ এইবিলাক বজাৰ পূজা বুলি আকৌ আলহী অতিথিও আহিব যে অ অ আকৌ অ নিজলৈ কিনাৰ উপৰিও তাহাঁতলেও কিবা এটা আনি থ'ব লাগিব ওপৰঞ্চি কাপোৰ কেইটামান বা বস্তু ওম তাতে মোৰ আৰু হেৰি হৈছে পূজা বুলি দোকানীবিলাকে অকণমান এটা বস্তুৰ লগতে দুটা বস্তু দিয়াৰ কথা শুনিছোঁ বাৰু

অ আকৌ গাৰু ক'ভাৰো দিছে বোলে লগত তাৰ অ অ তাকে হেৰি আমি নহ'লে প্ৰথম প্ৰথম বিশাললৈকে যাম ওম

অ' সস্তা বুলি কোৱা শুনিছোঁ মই তাকে অ খোৱাবস্তু অলপো আনিম দেই দুয়োজনীয়ে তাৰপিছতে এই মোৰ বাৰু চিনাকী দোকান এখন আছে

চিনাকী দোকান এখন আছে তাত বাৰু পইচাৰে নুজুৰিলেও বাৰু তাত আৰু মিলাই মেলি লৈ আহিব পাৰিম অ তাকে তাৰপিছতে আৰু অৱশ্যে হেৰি নহয় এদিনেই যাম এই গাড়ী মটৰৰ ভাড়াবোৰ যিমানহে লাগে এদিনহে যাব পাৰিম অ সেই এদিনতে এদিন অ নিদিয়ে নিদিয়ে এদিনতে গোটেই বজাৰবোৰ সামৰি লৈ আহিব লাগিব আৰু অ আৰু এটা কথা বজাৰত আকৌ এইবোৰ হেৰি প্লাষ্টিকৰ মোনা নিবলৈ বাধা কৰিছে ঘৰৰ পৰা বস্তু অনা মোনা লৈ যাব লাগিব কাপোৰৰ মোনা অ মই এই আমাৰ আজি সেই গুলটি গৈছিলে তাৰপিছতে গুলটী গুলটিয়ে কথাটো দেখি আহিলে

অ তাকে মই গম পাইছোঁ এই কিছুমান যে হ'লচেলৰ দোকানবিলাক যে ওম সেইবিলাক দোকানত হেনো সুলভ মূল্যত বস্তু দি আছে তাকে অ তেনেকুৱা অ তেনেকুৱাবিলাক আৰু এটা কথা মোৰ কিন্তু কাপোৰতকৈ মোক খোৱাৰ বজাৰ বেছি কৰিবলগীয়া আছে আলু আকৌ সেইটো হয় মানে অ সিমানেই আনিব লাগিব বুজিছানে দাইল আলু আৰু সেই মানে ডাঙৰ দোকানৰ পৰা আনিলে অকণমান সস্তাত পাম ওম তুমিও এই মোনা সৰহকৈ লৈ থ'বা অ এই গাড়ী বাছৰ পৰা নামিয়ে আমি এটা কাম কৰিম আমি বাছৰ পৰা নামিয়ে নৰওঁ পোনেইমানে দোকানলৈকে যামগৈ তাৰপিছতে যি য'ত বস্তু লাগে আজিকালি দোকানবিলাকত আকৌ সেইটো দিয়ক সেইটো দিয়ক কৈ থাকিব নালাগে নহয় নিজে নিজে পচন্দ কৰি লৈ আহিলেই হ'ল আৰু পইচাটোহে দিব লাগে সেই দিব লাগে লাইন পাতি অ অ ঠিক আছে বাৰু দিনটো দিনটো ঠিক কৰি দিবা মোক ক'বা দেই অ ঠিক আছে হ'ব দিয়া ও